হেল্ল' ফুড অৰ্ডাৰ হয়নে মই ভাতৰ অৰ্ডাৰ দিছিলোঁ এতিয়ালৈকেতো ভাতটো আহি পোৱাহিয়ে নাই ছাগলী মাংস অৰ্ডাৰ দিছিলোঁ মোৰ এড্ৰেছটো জানানে বাৰু মোৰ এড্ৰেছটো শিৱসাগৰ দিচাংমুখ মই এতিয়া খাবৰ কাৰণে ৰৈ আছোঁ মোৰ অলপ বেছিকৈ ভোকো লাগিছে সোনকালে আহাঁ সোনকালে আহিবা মই অৰ্ডাৰ দিছোঁ এতিয়ালৈকে পোৱাহি নাই যে কিয় পোৱাহি নাই ক'ৰবাত দেৰি হৈছে নেকি সোনকালে আহাঁ মোৰ এড্ৰেছটো আৰু কিমান দেৰি লাগিব বাৰু আৰু কোন আহিছে আৰু কেতিয়া আহিব সোনকালে আহাঁ মই ইঘাৰটা বজাতে দিলোঁ অৰ্ডাৰটো এতিয়ালৈকে পোৱাহি নাই যে তেনেকৈ হ'লে কেনেকৈ হ'ব অকণমান সোনকালে আহিব লাগে আৰু পানী বটল দুটাও লৈ আহিবা সোনকালে অঁ আহিচানে বাৰু